অঁ হেল্ল' অঁ লক্ষ্য দা ইলেক্ট্ৰিচিয়ান হয় নে নহয় অঁ মই বকুলে কৈছিলোঁ এই মোৰ বানমুখৰ অঁ অঁ হেৰি আকৌ এই মোৰ মানে ঘৰৰতো প্ৰথম এতিয়া বনালোঁ মানে ৰুম কেইটামান আছিলে ত' লাইটটো মানে লগাই দিব লাগিছিলে ৱাইৰিঙটো মাৰি কৰি দিব লাগিছিলে মানে গোটেইখিনি কৰিব লাগিব আপুনি লৈ আহিব চব লৈ আহিব মোৰ ওচৰত একো নাই নহয় অঁ লাইটৰ কওক ৰুম মোৰ বৰ্তমান এতিয়া চাৰিটা নহয় ৱাইৰিং মানে গোটেখিনি মানে কি প্ৰথম এটা ৰুম এতিয়া লগাই ল'লেই হ'ব লাইট মিনিমাম তোমাৰ দুটা তাৰপিছত ফেন এখন তাৰ পৰা টিউব নালাগে এল ই ডি লৈ আহিবা অঁ এলিডিলৈ আহিবা মানে আজিকালি তোমাৰ এল ই ডি এই আপোনাক আপোনাৰ কথা যিমান পাৰে লৈ আহে অঁ চাৰিটা লৈ আহিব

কেবুল চেবুল আপুনি লৈ আহিব চব অঁ কইল এটা লৈ আহিব অঁ অঁ অঁ হ'ব একো নাই আপুনি আহি যাব যেতিয়া আহে মই ঘৰতে আছোঁ বৰ্তমান মই বৰ্তমান ঘৰতে আছোঁ আপুনি আহি যাব যেইটা বজাত আহে মোৰ লৈ কল এটা কৰি দিব অহাৰ আগত আকৌ